দিনটোৰ ছৌব্বিছ ঘণ্টাৰ ভিতৰত কমেও বাইছ ঘণ্টা কাৰেণ্ট বা বিদ্যুত থাকেই আৰু পাৱাৰ কাটৰ বাবে বিশেষকৈ গৰম কালিত বিশেষ অসুবিধাৰ সৃষ্টি হয়